কোনে কৈছে হয় কওকচোন অ হয় অঁ কিবা বেমাৰ হৈছে নেকি অঁ অঁ হয় হয় অঁ আমি পেলু দৰৱ যে দিছিলোঁ সেয়া খুৱাইছে নে নাই বাৰু অঁ অঁ অঁ ঠিকে আছে তেতিয়া সেই পেলু দৰৱখিনি সেই সময়মতে খুৱাই থাকিব দেই অ অ আৰু আৰু কি খুৱাই বাৰু ছাগলীক অ

অঁ অঁ নিমপাত খোৱাব হয় হয় নিম পাতটো খোৱাব বহুত ভাল হয় অঁ অঁ ঠিকে আছে বাকী পথাৰলৈ এইকেইদিনত পৰাপক্ষত মেলি নিদিব কাৰণ জানেই ন খেতি ছিজন হৈছে এতিয়া পথাৰত সাৰ চাৰ দিব পাৰিব হয়

অ হয় বাৰু আমাৰ সেইটো মেডিচিন আছে আপোনালোকে আমাক হেৰি কৰিব কন কণ্টেক কৰিব তেতিয়া আমি মেডিচিনখিনি লৈ পেলাই যাব পাৰিম পৰাপক্ষত আপোনালোকে পথাৰলৈ এৰি নিদিব আৰু সেই ধানটো নোখোৱাব মানে অঁ আপোনালোকতো এনেও জানি বুলি নোখোৱাই হয় হয় অ অঁ ঘৰতে ৰাখিব হয় অঁ হয় আপোনালোকে ঘৰতে ৰাখক আৰু এইবোকে খুৱাওক আৰু নিমপাত কঠালপাত এইবোৰকে খুৱাওঁ হয় ভাল হ'ব বাকী কিবা যদি অসুবিধা হয় কিবা বেমাৰ আজাৰ হ'লে আমালে ফোন কৰিব আমি পৰামৰ্শ দিব পাৰিম আৰু কিবা গা বোয়া ছা বেয়া হ'লে যধে মধে কিবা কিবি এসোপা খুৱাই নিদিব যিহেতু মেডিচিন আছেই নহয় অঁ কিছুমান মানুহে মানে বহুত ভুল কাম কৰে এই কিবা এটা ভাল হ'ব বুলি কিবা এটা খুৱাই দিয়ে পিছত মানে হিতে বিপৰীতহে হয়গে হয়তো মৰিয়ে থাকিব হয় অঁ সেইবাবে মানে সেইটো সজাগ হৈ থাকিব সদায় যিহেতু ফোন নাম্বাৰ দিয়ে থকা থাকে আৰু আমিতো গাঁৱলৈ গৈ থাকোঁ আপোনালোকে এইবোৰ চেক আপ কৰিবলৈ হয় হয় অ হয় অঁ হয় অঁ সেইটোৱে আপোনালোকে হাত সাৰি থাকিবলে মেডিচিনখিনি গোটাই থ'ব আৰু আমাৰ আমাৰ হস্পিটেলততো এইখিনি ফ্ৰীকে দিয়া হয় আপোনালোকে আহি পেলাই লৈ যাব পাৰিব গাঁৱতো যি যিয়ে এইবোৰ পুহিছে ছাগলী পুহিছে গৰু পুহিছে হয় হয় হয় ঠিক আছে বাৰু